নৃত্যই মানুহক স্বাস্থ্যৱান হোৱাত সহায় কৰে যেনেদৰে যোগাসন কৰিলে এজন মানুহ স্বাস্থ্য কিমান বহুত উন্নত কৰিব পাৰে ঠিক তেনেদৰে নৃত্যও মানুহক স্বাস্থ্যৱান হোৱাত সহায় কৰে যোগাসন কৰিলে মনৰ আনন্দ পায় শৰীৰ সুস্থ সবল হয় সেই নৃত্যইও গোটেই শৰীৰৰ অংগ প্ৰত্যংগ নাচি উঠে আৰু হালি জালি থাকে গতিকে প্ৰতিটো অংগই ব্যায়ামৰ লগত মিল আছে নাচোনত গতিকে নাচোনত বহুত সুখ অনুভৱ কৰে এই সেই গতিকে নাচোনত আজিকালি বহুত ল'ৰা ছোৱালীয়ে প্ৰশিক্ষণ লৈ শিকি নাচোন কৰিছে সুখ অনুভৱ কৰিবৰ কাৰণে আৰু শংকৰদেৱৰ সত্ৰীয়া নৃত্য ভাওনা সেইবিলাকতো আজিকালি সব ল'ৰা ছোৱালীয়ে সেইবোৰ শিকি শৰীৰ সুস্থকৈ ৰাখে আৰু ভংগিমা দেখুৱাই সেইবিলাকত বহুত মানুহে ল'ৰা ছোৱালীয়ে সুখী অনুভৱ কৰাৰ কাৰণে অভিভাৱকসকলে ল'ৰা ছোৱালীক এইবিলাক কিতাপ পত্ৰ শিকোৱাৰ লগতে এইবিলাকতো অধিক গুৰুত্ব দি ল'ৰা ছোৱালীক আগবঢ়াই নিছে